জহা ধানৰ কঠীয়া এনে হেৰি কঠীয়া নাই এনে হেৰিত আছে আৰু থলীত আছে কঠীয়া আৰু পৰা হৈ আছে কঠীয়া অ অলপ মানে মই এতিয়া ধান ৰুয়েই আছোঁ এতিয়া ফ্ৰী হোৱাৰ পিছতহে খবৰটো কৰিব পাৰিম কিন্তু দামটো বেছি এতিয়া অ কঠীয়া জহা ধানৰ কঠীয়াটো কঠীয়াৰ দামটো জানাই আৰু কিমান দামৰ কঠীয়া দামটো বহুত ষোল্লশ ষোল্লশ টকা মোন জহা ধানৰ গতিকে এতিয়া কষ্ট কৰি পাৰিছোঁ যিহেতুকে দামটো অলপ বেছি হ'ব নিব পাৰিবা চিন্তা নাই কমাই মানে সলনি কৰিবা কি ধানৰ লগত বৰা ধানৰ লগত অ কেই লাগে দুপালা অ নিব পাৰিবা অ নিব পাৰিবা মই ৰুলোঁৱে এবিঘামান জহা ধান ৰুইছোঁ আৰু মানে তিনি পালামান কঠীয়া আছে আৰু থলীত তাৰে দুপালা নিব পাৰিবা আৰু কিন্তু দামটো বেছি হ'ব আৰু মানে যদি বৰা ধানৰ লগত যদি সলোৱা তেতিয়া সলাব পাৰিবা অ হ'ব দিয়া বাৰু ধৰিম আৰু কমাই মানে কি বৰা ধান দুপালা দিবা আৰু জহা ধান দুপালা দিম আৰু ওম হ'ব ওম ধান একেবাৰে ৰুৱাই অ অ এই চোন আহিনৰ মাহেই পৰিলে এতিয়া অ দ' মাটি তাৰমানে অ দ' মাটি যদি হ'ব এনে দিন গৈছেই কিন্তু কঠীয়াটো মোৰ বোৱা কঠীয়া যে গাঁঠি ধৰিছে কঠীয়াটো হ'লেও মানে হ'বগৈ আৰু অ অ অ হ'ব দিয়া বাৰু চিন্তা কৰিব নালাগে অ অ অ আহিবা চিন্তা কৰিব নালাগে অ অ হ'ব দিয়া অ হ'ব দিয়া